হেল্ল' হয় কওক হয় কওকচোন কি লাগিব আপোনাক হয় হয় আছে আছে সেইটো তিনিশ টকা হ'ব অঁ টেন পাৰচেণ্ট ডিছকাউণ্ট পাব আপুনি হয় হয় পাৰিম আপুনি আপোনাৰ এড্ৰেছটো আৰু ফোন নাম্বাৰ এইবোৰ পঠিয়াই দিব পাৰে অঁ মই আপোনাক নম্বৰটো শ্বেয়াৰ কৰিম তাত আপুনি পঠিয়াই দিব পাৰে তাৰ পাছতে আপুনি হোম ডেলিভেৰি পাই যাব থেকং ইউ